ক্ৰীড়াখণ্ডৰ নীতি নিয়মৰ বিষয়ে মই বহুখিনি নাজানো যদি হয়তো কোনোৱাই বিধি উলংঘন কৰে তেনেহ'লে মই ভাবো যে তেওঁলোকক হয়তো নিষ্কাষিত কৰা হয় ন'হলে কিছু সময়ৰ কাৰণে বৰ্জিত ৰখা হয় খেলাৰপৰা